হেল্ল' অঁ অঁ আপোনাৰ আপোনাৰ কথা এটা শুনিছিলোঁ আপুনি বোলে বহুত মানে হেৰিৰ লগত জড়িত খেল ধেমালি এই নাটক থিয়ে থিয়েটাৰ চিনেমা এইবিলাকৰ লগত বহুত জড়িত বোলে আমি থিয়েটাৰ এখন নিব লাগিছিল নহয়

আলোচনাটো কৰিব লাগিছিল কি থিয়েটাৰ আনে

আপোনাৰ লগতো মই কথা পাতিম হেঙুল আনে নে ভাগ্য দেৱী আনে নে আবাহন আনে কোনখন আনে আমি দুটাই আলোচনা কৰি আৰু আমাৰ বাকী সদস্যসকলৰ লগতো আলোচনা কৰিব লাগিব তথাপি মই সেই প্ৰথম প্ৰথম আপোনাৰ লগতে আলোচনা কৰিম বুলি ফোনটো কৰিলোঁ আপোনাৰ মতামত হয় ও আৰু আমি নহয় গোট মানে আমাৰ গোটৰতো দহজনী থাকিব আৰু অলপ ওচৰৰ মানে কেইজনমান কেইজনীমানক ল'ব লাগিব তেতিয়াহে এখন ডাঙৰ থিয়েটাৰ থিয়েটাৰ মাতিব পাৰিম হয়নে নহয়

হয় হয় হয় আৰু অঁ অঁ হয় হয় অঁ হয় হয় অসুবিধা হ'ব আমি অঁ আমি ভাবিছোঁ অঁ

অঁ ঠিক আছে অঁ হয়

হয় হয়

ঠিক আছে শেষ হ'ব হয় এনেই অঁ অঁ দামটো কেনেকুৱা কেনেকুৱা চিষ্টেম মই নাজানো সেইকাৰণে আপোনাক সুধিছোঁ

অঁ সেইকাৰণে মই আপোনাক সুধিছোঁ বেয়া নাপাব মানে আমি মহিলাখিনিৰ আলোচনা কৰিব লাগিব টকাকিনা কিমান কৰি উঠাব লাগিব তেনেকুৱা কথা যে সেইকাৰণে আপোনাৰ পৰা জানি লৈছোঁ আৰু মই আমি কেনেকে টকা উঠাম

হয় মই মানে মাৰ্চৰ ওঠৰ তাৰিখেতো মেট্ৰিক শেষ হ'ব বাৰু এইফালে মই মাৰ্চৰ পঁচিছ তাৰিখ মানে এটা ঠিক কৰিম বুলি ভাবিছোঁ অঁ আজি চৌবিছ তাৰিখ

ঠিক আছে বাৰু মই ৰিজাল্টটো দি দিম আলোচনা কৰি লাগিব সেইকাৰণে অঁ হয় নহয় নহয় হয় হয় অঁ আজি নাপাতোঁ আৰু কাইলৈ এবাৰ ফোন কৰিম মই আপোনাক ঠিক ৰিজাল্টটো দিম আৰু কেতিয়া কিমান তাৰিখে হ'ব ঠিক আছে ঠিক আছে বাৰু বাই